আমি যেনেবা ভেকচিন লৈছোঁ ভেকচিন তিনটা ল'ব লাগে বুলি কৈছিলে তিনটাও ল'লোঁ এই লৈ এতিয়াও মই ঘুৰি ফুৰি বৈয়াম কৰি ঘুৰি ফুৰিছোঁ আৰু মৰিবৰ সময় হ'লেতো নিজে মৰিবই লাগিব চাউল কথা যিমান আছে সিমান দিন জীয়াইে থাকিব লাগিব উৰা বাতৰিটো শুনিছোঁ এই ভেকচিন লৈ বোলে বহুত মানুহ মৰিলে পানী মিলাই দিলে কি মিলাই দিলে এইবোৰ উৰা বাতৰি শুনিছোঁ শুনিলেও আমি এতিয়া ভেকচিন ল'বলৈ আমি এতিয়াও ভয় নকৰোঁ ভেকচিন ল'মেই কাৰবাৰ বুকু বিষাইছে কাৰবাৰ সেঁহাতে বিষাইছে কাৰবাৰ এই কিডনিক বিষাইছে কাৰবাৰ বোলে কি হৈছে কাৰবাৰ কিডনিক ডাঙৰ হৈছে অপাৰেশ্যন কৰিব লাগিব সেইবোৰতো ৰাইজে কৰিয়ে আছে কৰিলেও ভেকচিন লৈ জীয়াই আছে তেনেহ'লে আৰু কি ভেকচিনটো সঁচাকেও উৰা বাতৰি কিছুমান ওলাইছে ওলালেও আমি নকৰোঁ আমি এতিয়াও যদি ভেকচিন ল'ব লাগে ভেকচিন ল'ম এইয়া হাঁহ কুকুৰাৰো বেমাৰ আহিলে তাকো ভেকচিন দিব লাগে হে সেইবোৰো ল'বও লাগে বুকুৰ বিষ ভাল হ'ব কাৰাবাৰ ডিঙিৰ বিষ ভাল হ'ব কাবাৰ কিবা ভাল হ'ব সেইবোৰ ভাল হ'বই নহ'লেও যে যিমান দিন আমাৰ জীয়াই থাকিব লাগে সিমান দিন জীয়াই থাকিমে আমি নমৰোঁ কেলে মৰিবলগীয়া হ'লে এই চাউল কথা আদায় হ'লে আৰু মৰিবই লাগিব এই উৰা বাতৰি কিছুমান এইবোৰ শুনিছোঁ ভেকচিন নলয় বোলে ভেকচিন ল'লে মানুহ মৰে